হেল্ল' হয় দাদা অঁ আমাক কেব এখন লাগিছিলে হয় ভালুকপোংলৈ যাবলৈ হয় আমাক চাৰিজন বহা লাগিছিলে হয় দাদা ক'ব পাৰিবনে ছয়জন আৰু চাৰিজন বহিব পৰা ভাড়া কিমান কেবৰ হয় কেবৰ চাৰি হেজাৰ ছজন বহিব পৰা হয় চাৰিজন পচিছশ হয় গোটেই দিনটোৰ বাবে তেল আৰু ড্ৰাইভাৰৰ ভাড়া মিলাই হ'বনে ইমান হয় তেন্তে আমাক চাৰিজন বহিব পৰা পচিছশ টকাৰ গাড়ী এখন ব্যৱস্থা কৰি দিবচোন হয় আমাক কাইললৈ লাগে চাৰিজন পৰিয়ালৰ সৈতে যাম হয় ঠিক আছে পচিছশ টকাতো কাইলৈ আপুনি ব্যৱস্থা কৰি দিব ঠিক আছে হয় ধন্যবাদ